কৃষি বা পশুপালনৰ দৰে কামক অতি সন্মানীয় কাম হিচাপে গঢ়ি তুলিব পাৰি আমাৰ দেশখন হৈছে কৃষি প্ৰধান ৰাজ্য আমি সাধাৰণতে খেতি বাতি কৰিয়েই জীৱন নিৰ্বাহ কৰি কৰোঁ আমি বিভিন্ন ধৰণৰ খেতি কৰোঁ যেনে ধান সৰিয়হ মাহ মৰাপাট শাক পাচলি ইত্যাদি এইবোৰ আমি নিজেই লোৱাৰ উপৰিও বিক্ৰী কৰি আমি টকা উপাৰ্জন কৰিব পাৰোঁ ঠিক সেই একেদৰে গাঁৱৰ মানুহে বহুতো পশুপালন কৰা দেখিবলৈ পোৱা যায় যেনে গৰু পোহা ছাগলী হাঁহ কুকুৰা গাহৰি গাই গৰুৰ পৰা আমি গাখীৰ খাব পাওঁ আৰু সেই গাখীৰ নিজে খোৱাৰ উপৰিও বিক্ৰী কৰি টকা উপাৰ্জন কৰি ঘৰ চলাই থকা দেখিবলৈ পোৱা যায় বলদ গৰুৱে হাল বাই আমাক কৃষিৰ ক্ষেত্ৰতো সহায় কৰে গৰু গোবৰৰ পৰা আমি সাৰ পাওঁ আৰু সেই সাৰ খেতি বাতিত দিওঁ আৰু বিভিন্ন শাক পাচলিতো দিওঁ আৰু সেইবোৰ বিক্ৰী কৰি বহুতো ঘৰ বহুতে ঘৰ চলাই থকা দেখিবলৈ পোৱা যায় বৰ্তমান সময়ত মানুহ চাকৰিকে বেছি প্ৰাধান্য দিছে আৰু চাকৰিকে সন্মানীয় কাম হিচাপে প্ৰাধান্য দিয়ে আমাৰ আধুনিক সমাজত কৃষিকাৰ্য কৰিবলৈ বহুতে লাজ কৰে কিন্তু আমি লাজ নকৰি কৃষিক আৰু পশুপালনক সন্মানীয় কাম হিচাপে লৈ আগবাঢ়ি যাব লাগে চাকৰিক আমি যিমান প্ৰাধান্য দিওঁ ঠিক তেনেদৰে কৃষি আৰু পশুপালনকো সমানে প্ৰাধান্য দিয়া উচিত তেতিয়াহে কৃষি আৰু পশুপালন এক সন্মানীয় কাম হিচাপে গঢ়ি উঠিব